মই মোৰ ঘৰত এটা হিণ্ডৱেৰৰ চিমনি লগাইছিলোঁ আজি ছমাহমান হ'ল চিমনিটোৰ পাৰ্ফমেন্স খুব ভাল আৰু মই য'ৰ পৰা লৈছিলোঁ চিমনিটো তেওঁলোকৰ তাতে যিখিনি চেলছৰ ল'ৰা আছে তেওঁলোকেও মাজে সময়ে আহি খবৰ লৈ থাকে আৰু চাৰ্ভিছো খুব ভাল কিবা এটা ক'লেই পটককৈ আহি যায় হোম ইউজৰ কাৰণে ইউজ কৰা বস্তু সচৰাচৰ এনেকা চাৰ্ভিছ পাবৰ কাৰণে পোৱাই নেযায় অৱশ্যে কোম্পানীটোও ভাল হিন্দৱেৰ বুলি ক'লে ধৰক বহুত পুৰণা কোম্পানী আমাৰ দেউতাহঁতৰ সময়ত আতাহঁতৰ সময়তো মই দেখিছোঁ এই কোম্পানীটো তেওঁলোকে কিটচেন চিমনি বেচি আমাৰ পাকঘৰটো চফা কৰি ৰখাত সহায় কৰিছে